মই এফালে আহিছোঁ ক কেতিয়ালৈ ভালেই হ'ব বাৰু জেগাটো ভালেই বিশ্বনাথ ঘাট বহুত দিন যোৱাও নাই তাততো ধুনীয়া মন্দিৰো আছে

ইছ্ ৰাম বিয়া হ'বলৈ নোৱাৰ বুলি ভয় খাইছ নে কি কি আৰু কোক কোন যাব

তাকে কিমানকৈ কি কৰা হ'ব আইটেমটো খানা পিনা চা গাহৰি অকণ ল'ব লাগিব কিন্তু অঁ গাহৰি নহ'লে কেনেকৈ হ'ব পইচাটো বাজেটটো বনাবি তয়ে ন বাজেটটো হ'ব মই যাম বাৰু মোক ধৰি ল মই বহুত দিন যোৱাও নাই পিকনিকো খোৱা নাই এইবাৰ বনভোজলৈ হেঁ নাই নাই ওচৰতে ভাল বিশ্বনাথ ঘাট ইমান ধুনীয়া জেগা

ঠিক আছে সুমনহঁতকো ক অঁ অঁ পইচাটো কিমান কি হয় বাজেটটো বনাই মোক কবি ঠিক আছে হ'ব